সৰু থাকোঁতে যেতিয়া বাহিৰত পাটি পাৰি পঢ়িছিলোঁ তেতিয়া আকাশলৈ চাই আছিলোঁ তৰাবোৰ তিৰবিৰণী যোনদিনা অন্ধকাৰ ৰাতি থাকে সিদিনা জোন নথকাদিনা সিদিনা তৰাবোৰ দেখি বহুত ভাল লাগে সেইবিলাক কথা মনত পৰিলে বহুত এই মানে মনটো উৎফুল্লিত হয় আকৌ ৰখি চখি ইফালে সিফালে চাই থাকোঁ পপীয়া তৰা পৰিব নেকি পপীয়া তৰা পৰিব নেকি যেনেকৈ আমাৰ সমাজত এটা মানে সকলোৱে যে পপীয়া তৰা দেখিলে মানে মনত যি ভাবে সেইটো সফল হয় বুলি আমি তেনেকুৱা কৰোঁ আৰু যাতে আকৌ ওপৰলে চাই পেলাই যিমানটো ধুনীয়া লাগে সেইটো হয়তো কোনো ফীল কৰিব নোৱাৰে বহুত এটা ধুনীয়া মনৰ মনটো ভাল লগাৰ পৰিৱেশ হয় গৰম দিনত বিশেষকৈ ৰাতিৰ আকাশত বাহিৰত বহিবলৈ ওপৰলৈ চাই যিটো মজা লাগে সেইটো বহুত মনত কৰোঁ আৰু